হেল্ল' ভাইটী ভালনে অঁ ভাল ভাল ক'ত আছা ভাইটী আমাৰ এইডোখৰত ক্লাবত মানে আমাৰ ইয়াত বয়সস্থ মানুহবিলাকক অকণমান য়োগাটো শিকোৱাব লাগিছিলে মানে বেমাৰ আজাৰ হৈছে

অঁ এই প্ৰশিক্ষণটো অলপ কেইদিনমানৰ কাৰণে পো পোন্ধৰ দিনমানৰ কাৰণে মিটিং এখন দিম অহাৰ আগতে মিটিংখন আজিতো ওঠৰ তাৰিখ হ'লেই বাইছ তাৰিখমানলৈ দিম বুলি ভাবিছোঁ মিটিংখন বাইছ তাৰিখ অঁ অঁ মানে এই অঁ আপুনি এই বয়ষস্থ মানুহবোৰ আছে নাই এইবিলাকক অকণমান শিকাব লাগিছিলে বেমাৰ আজাৰৰ পৰা অকণমান হেৰি পালে বিষ চিষ আমাৰ ইয়াত কঁকাল বিষ হৈছে মানুহবিলাকৰ মানে কঁকাল বিষ চকাল বিষ এইবিলাক বহুত লাগিছে বয়সস্থ মানুহবিলাকক অকণমান সেইবিলাক এক্সাৰচাইজ কৰি দিলে অকণমান ভাল হ'ব বুলি ভাবিছোঁ মানে সেইকাৰণে এখন মিটিং এখন দিও বুলি

কেম্প বাইছ তাৰিখে মিটিংখন দিম বা বাইছ তাৰিখে আগবেলাই কৰিম মিটিংখন তাৰপৰা যদি একৌ সেই সবে যদি সন্মত দিয়ে তেতিয়া আবেলিলৈ মানে তাৰ পিছদিনাখনৰ পৰা প্ৰশিক্ষণটো দিয়াম আৰু

পোন্ধৰৰ পৰা বিছৰ ভিতৰত হ'ব অঁ বয়সস্থ সব অঁ সেইটো সেইটো দিব লাগিব সেইটো কেলৈ সেইটোতো দিবই লাগিব সেইটো দিম নহ্ মিটিঙত পাতি ল'ম

হয় নেকি অঁ বেমাৰ আজাৰৰ কাৰণেহে বয়সস্থ মানুহখিনি বুলি কৈছিলোঁ

টাইমটো আগবেলাতে কৰিব লাগে দছটামান বজাতে মিটিংখন দি দিম তেতিয়া পাৰিলে

তাৰপৰা সবে যদি সন্মত দিয়ে আৰু পিছদিনাখনৰ পৰা প্ৰশিক্ষণো ষ্টাৰ্ট কৰাই দিব পৰা যাব মানে এইটো

হ'ব ঠিক আছে ক্লাবত হ'ব

আহিব

ঠিক আছে ঠিক আছে অঁ অঁ ধন্য়